দাদা নমস্কাৰ মই আপোনাৰ এই দোকানত আপোনাৰ ৱান প্লাছ মোবাইল হ'ব নেকি বাৰু কিমানমান পৰিব হয় হয় এইটো বেটেৰী কিমান হ'ব ঠিক আছে ঠিক আছে আৰু এইটো হেৰিটো ঠিকে আছে নহয় আপোনাৰ মোবাইলটো হয় হয় আৰু মোবাইলটোৰ আপোনাৰ যিখিনি ফিচাৰখিনি চব গোটেইখিনি প্ৰয়োজনীয় বস্তুখিনি পাম আৰু এই মোবাইলটোত হয় হয় হ'ব তেন্তে মই আপোনাৰ দোকানত হয় ৰেমটো হয় অ ই এম আই হ'ব নহয় ঠিক আছে হ'ব দিয়ক আমি অবেলি গৈ আছোঁ ঠিক আছে দিয়ক দেৱালী কিবা অফাৰ আছে নেকি ঠিক আছে ঠিক আছে হ'ব আমি মই গৈ আছোঁ আবেলি ঠিক আছে ঠিক আছে হ'ব দাদা মই গৈ আছে বাৰু দিয়ক ঠিক আছে দাদা হ'ব মই আবেলি এইবোৰ নালাগে বাৰু কিন্তু মই আবেলি গৈ আছোঁ